হেল্ল' বৰ্তা হয়নে অ' হেৰি আপোনালোকৰ ঘৰত মানে মানে বনাইছেন নাই মানে পিঠা চিঠা বনাইছেন নাই বিহুতো পালেহি

হয় কি কি পিঠা বনাইছে আপোনালোকৰ কি কি পিঠা বনাইছে আমাৰ ঘৰত বনোৱা নাই মানে সেই কাৰণে সুধিছোঁ আপোনালোকৰ

আপোনালোকৰ এনে যোনটো মানে তিল তিল পিঠাটো মানে কেনেকৈ বনাই অকণমান মোক মানে ক'ব নেকি তাৰ ওপৰত কেনেকৈ বনাই তিল পিঠাটো

খাবলৈ চাগে বহুত টেষ্টি হয় তাকেই

তাকে মানে আমাৰ মাহঁতে মানে

হয় হয়

তাকে মানে ফোন কৰিলোঁ যে আমাৰ ঘৰত আমাৰ ঘৰত মানে আমাৰ ঘৰৰ মানে মাহঁতে মানে পিঠা চিঠা বনাবলৈ এলাহ কৰিছে তাকে বোলো মানে আপোনালোকৰ ঘৰত বহুত মানে মানে পিঠা চিঠা যে বনাই বুলি গম পাওঁ ন সেইটো কাৰণে ফোন কৰি সুধিলোঁ হয় হয় এইটো কাৰণে মানে কেনেকৈ মানে বনাই মানে আপোনাৰ পৰা মানে গম পাই লৈছোঁ হয় হয় ঠিক আছে বাৰু হয় তাকে মানে মই আপোনাৰ পৰা মানে গম পাই ল'লোঁ মানে মোৰো মানে এবাৰ পিঠা মানে বনাম বুলি ভাবিছোঁ মানে নিজে বনাম আৰু কাৰণ মাহঁতে নবনাই যেতিয়া অ' ঠিক আছে তেন্তে হ'ব দিয়ক হয় ঠিক আছে তেন্তে ভাল দিয়ক তেন্তে লগ পাম ঠিক আছে ৰাখিছোঁ